মোৰ সকলো সময়তে প্ৰিয় ৰেচিপি বুলি ক'লে সাধাৰণতে মই মাংস খায়ে ভাল পাওঁ মাংস মাংসটো সকলোৱে ভাল পায় মোৰ লগতে ঘৰ মানুহখিনিয়েও ভাল পায় মাংস মই পাৰ মাংস কলদিলেদি ভাজি খাই বেছি ভাল পাওঁ সৰুতে মায়ে তেতিয়া দিনত পাৰ মাংস কুকুৰা মাংসহে বেছিকৈ খাইছিলোঁ আজিকালি দৰে ইমান সহজতে মাংস পোৱা নগৈছিলে সেইকাৰণে ঘৰতে পোহা পাৰ মাংস আৰু হাঁহ কুকুৰা এই তিনিবিধে খাইছিলোঁ কেতিয়াবা মাজেমধ্যেহে ছাগলী মাংস খাইছিলোঁ ইবিলাক মাংস খোৱাও মনত নপৰে হাঁহ মাংস কোমোৰাই খাই বেছি ভাল লাগে কোমোৰা দি আলু জোল বনাই সেইটো আকৌ আমাৰ সমজুৱাকে খোৱা এটা নিয়ম আছিলে যেতিয়া শাওনৰ মাহত খেতি পথাৰলৈ যাওঁ তেতিয়া প্ৰথমদিনাখন শাওনীয়া পাতে আৰু শাওনীয়াত ওচৰৰ গাঁৱৰ যিমান ডেকা গাভৰু জীয়ৰী বোৱাৰী কৰিবপৰা মানুহ আছে তেওঁলোকে পথাৰলৈ আহি যি ঘৰ মানুহত মানে শাওনীয়া পাতে সেইঘৰ মানুহত গোটেই ওচৰ চুবুৰীয়া মানুহ আহি পেলাই ৰোৱে ৰোৱাত সহায় কৰে আৰু সেই মানুহখিনিক গৃহস্থঘৰে ভাতসাজ খোৱাবলৈ হাঁহ হাঁহ মাংসদিয়ে ঘৰত কোমোৰা চালত থাকেই সেই কোমোৰা আৰু হাঁহ ঘৰৰে কোমোৰা সেইবিলাক মাৰি আৰু সকলোৱে মিলা প্ৰীতিকে খাওঁ তাৰ পিছত আকৌ ৰাহহাঁহ আকৌ আমাৰ বছৰেকীয়া সকামতহে দিয়া নিয়ম আছিলে ইভাগে আমাৰ ৰাজহাঁহ খোৱা বৰ মনত নপৰে ৰাজহাঁহ মাংসটো সেই সকামলৈহে খোৱা মনত পৰে ৰঙলাওৰ সৈতে যাৰ ঘৰত বছৰেকীয়া পাতে সেই ৰাজহাঁহ দিয়াটো নিয়ম আছিলে তাৰ উপৰি আকৌ যেতিয়া আঘোণমহীয়া ধান চপাই আনি আমি প্ৰথম যেতিয়া ন লগাওঁ মানে নতুনকৈ চৰুত ভাত সিজোৱা নতুন ধানৰ চাউলৰ ভাত সিজোৱা হয় সেইটো আমি ন লগোৱা বুলি কওঁ সেই ন লগোৱাও সেই আপোনাৰ

সেই তৃপ্তিটো এতিয়াও মুখত লাগি আছে সৰুতে খোৱা আনন্দ একেলগে মিলি খোৱা আৰু পাৰ মাংসটো সাধাৰণতে খুব কমেই খোৱা হয় পাৰটো খুব শান্তিৰ প্ৰতীক সেইকাৰণে খুব বেয়াও লাগে খাবলৈ মন নাযায় তথাপিতো ভালপাওঁ কাৰণে কেতিয়াবা কেতিয়াবা কলদিলৰ লগত খাওঁ আৰু কেতিয়াবা

বা আলু বিলাহী বিভিন্ন মচলা দি হেনেকৈও আধুনিক ষ্টাইলত বনাই পেলাই খাওঁ আৰু আজিকালি পাবলৈও সহজ আপুনি যি মাংসই খাওঁ বুলি বিচাৰে মন গ'লেই হয় ওচৰতে সকলো দোকানত পোৱা যায় ওচৰতে ওচৰতে থকা দোকানত পায় সেইকাৰণে আমাৰ আজিকালি মাংস খোৱাটো বেছি বেছিকৈ পৰিছে আৰু ই স্বাস্থ্যৰপক্ষে বেয়াহে হৈছে আমি আগতকৈ এতিয়া মাংস খাই স্বাস্থ্যও হানি হৈছে বিষালী হৈছে মানুহবোৰ তথাপিতো আমি মাংস খাই ভাল পাওঁ আৰু আলহী আহিলেও মাংস ভাত খোওৱাই হয় নহ'লে আকৌ ইমান ওচৰতে পায়ো যদি মাংস মাংস নোখোৱাওঁ বিশেষকৈ মাংস অকণ যদি ভাত নোখোৱাওঁ তেনেকুৱাও কিছুমান সমস্যা আহি পৰিছে সহজলভ্যকে পোৱা কাৰণে বেছিকৈ খোৱা কাৰণে চব ফালৰপৰাই আমাৰ শাৰীৰিকভাৱে মানসিকভাৱেও কিছুমান দিগদাৰ হয় কাৰণ পইচা পইচা দিয়ে চব কিনিবলগা হয় আজিকালি কৰ্ম কম কৰা কিন্তু সহজলভ্য পইচা অৰ্থাৎ উজুতে পোৱা কাৰণে আমি সকলো বস্তু কিনি খাবলৈ যাওঁতে আমাৰ স্বাস্থ্য হানি হৈছে আৰু আতু এতিয়া আৰু বেছি হানি হৈছে আমি মোবাইল'ৰ যোগেদি কোৱা লগে লগে অৰ্ডাৰ দিয়া লগে লগে আমি আপোনাক তেওঁলোকৰ নিয়োগ কৰি থকা কৰ্মচাৰীয়ে ঘৰতে দি থৈ যাবহি আপুনি মাত্ৰ পেকেট খুলিব লাগে আৰু খাব লাগে সেইকাৰণেই চব ফালৰপৰাই ভালো হৈছে এই মোবাইলৰ যোগেদি কিছুমান কাম ভাল হৈছে কিন্তু আমাৰ আমি সহজতে পোৱাৰ কাৰণে আমাৰ জিভাৰ জুতি ল'ব কাৰণে সহজতে পোৱাৰ কাৰণে আমাৰ স্বাস্থ্য বিশেষকৈ বেছি হানি হৈছে আৰু অকল হানি হোৱাটোৱেই নহয় বাৰু সহজতে পোৱা কাৰণে ভালো হৈছে কম সময়তে আমি যিকোনো বস্তু

সময়ৰ অভাৱ ব্যস্ত মানুহবোৰৰ আজিকালি সকলো ব্যস্ত ব্যস্ত মানুহবিলাকে সহজতে তেওঁলোকৰ যিমান পাৰে সহজতে পালে ভালেই পায় কাৰণ গোটেই দিনটো ব্যস্ত থাকি ৰাতি যদি নবনোৱাকেই খাব পাৰে অৰ্ডাৰ দিয়ে খাই সেইকাৰণে তাত মোৰ কোনো ক'বলগা নাই কিন্তু মোৰ নিজৰ অভিজ্ঞতাৰ পৰাহে কৈছোঁ যে ৱ মাংসটো বেছিকৈ প্ৰিয় হোৱা কাৰণ এইকাৰণেই হৈছে আমি যে সহজতে পাওঁ সহজতে পোৱা কাৰণে আৰু আমাৰ ল'ৰা ছোৱালীয়েও তেওঁলোকক সৰুৰে পৰা আমি কিছুমান জিভা তৃপ্তি দিয়া কাৰণে আমি সেইটো কিছুমান সমস্যাৰ সৃষ্টি হৈছে আমি মাক বাপেক গাৰ্জেন হিচাপে অভিভাৱক হিচাপে সেনেকুৱা কিছুমান মই তাৰ লগত ৰেচিপিটোৰ লগত জড়িত হৈ এইটো কাৰণেই কৈছোঁগৈ যে প্ৰিয় হ'লেও আমাৰ স্বাস্থ্যৰ পক্ষে বহুত হানি হৈছে সেইকাৰণেই মই এইখিনি কথা কৈছোঁ